মই ৰন্ধাত কিমান সময় কটাওঁ বুলি ক'লে ৰন্ধাত বেলেগ বেলেগ চবজিৰ লগত বেলেগ বেলেগ ৰন্ধাৰ সময় লাগে শাক পাচলি ভাজিবলৈ হ'লে আধা ঘণ্টা নালাগে পোন্ধৰ বিছ মিনিটতে হৈ যায় কিন্তু যদি আমি মাংস বনাওঁ তেতিয়াহ'লে বহুত সময় লাগে গাহৰি মাংস বনাবলৈ হ'লে প্ৰথমে বইল কৰি ল'ব লাগে বইল কৰা পিছত আকৌ ভাজি তাৰপিছতহে বনাব লাগে তাৰ ভাজি লৈ তাৰপিছত চবজি দি তাৰপিছতহে বনাই উতলাই তাৰপিছতহে খাব পাৰি কিন্তু এদিন মই ৰাজমাহ বনাইছিলোঁ ৰাজমাহ কেনেকৈ বনাই মই ভালদৰে নেজানো মই ৰাজমাহখিনি আনি ধুই লাহকৈ ভাজি ভাজি পেলাই পানী দি উতলাই দিলোঁ ৰাজমাহ নিসিজেহে নিসিজে নিসিজেহে নিসিজে বহুত দেৰি কৰাৰ পিছতো নিসিজা দেখি মই মাক খাবলৈ দিলোঁ মায়ে ক'লে কেনেকৈ বনাইছিলি এইখিনিতো সিজা নাই তেতিয়াহ'লে মই তেতিয়া ক'লো মই এনেকৈহে বনাইছিলোঁ মই ৰাজমাহখিনি আনি ভাজি লৈ লাহেকৈ উতলাইছিলোঁ পানীটো এই এনেকৈ নহয় নহয় ৰাজমাহখিনি আগতে তিয়াই থব লাগে মায়ে তেতিয়া মোক সেইবুলি ক'লে তিয়াই থৈ কুকাৰত বইল কৰিব লাগে বইল কৰা পিছতহে ৰাজমাহখিনি বনালে খাবলৈ সোৱাহ হয় তাৰ পৰা উপায় নেপাই মই সেইখিনি আকৌ বনাইছোঁ বনাইছোঁ বহুত দেৰি আধা ঘণ্টাতকৈ আৰু আধা ঘণ্টা বেছিকৈ বনাই তাৰ পিছতে অকণমান চৌদা দিবলৈ ক'লে মায়ে চৌদা অকণ দি আকৌ আধা ঘণ্টামান উতলোৱাৰ পিছত ৰাজমাহখিনি খাবলৈ ভাল হ'ল সিজিলে কিন্তু সোৱাদ নহ'লে বুলি কৈছে মায়ে তথাপিতো মই তেনেদৰে বনালোঁ আৰু